বাগিচা কামক হ'বি হিচাপে লোৱাৰ মোৰ প্ৰথম কাৰণটো হ'ল প্ৰকৃততে মই ফুল বহুত ভাল পাওঁ ফুল দেখিলে ৰ'ব নোৱাৰোঁ ফুল ইমানেই ভাল পাওঁ কেনিবাইদি যদি ওলাই যাওঁ কাৰোবাৰ ঘৰত যদি ফুল দেখোঁ তাৰ ডাল এটা হ'লেও পুলি এটা হ'লেও ঘৰলৈ আনি য'তে ত'তে ৰুবলৈ আৰম্ভ কৰোঁ প্ৰথমতে ভাবিলোঁ কি নাৰ্জী ফুল এডৰা কৰোঁ চোতালৰ মূৰতে ধুনীয়াকৈ জেগা এডোখৰ উলিয়াই ল'লোঁ লৈ নাৰ্জী ফুল এডৰা আৰম্ভ কৰিলোঁ প্ৰথমতে গুটি পচালোঁ পচাই লাহেকৈ পুলিখিনি ওলালে ওলোৱাৰ পিছত যেতিয়া পুলি ডাঙৰ হৈ গছ হ'ল যেতিয়া ফুল ফুলিবলৈ আৰম্ভ কৰিলে নাৰ্জী ফুলডৰা দেখি ইমানেই মনটো ভাল লাগে নহয় ফুলডৰা দেখিলে চাই থাকিবলৈ মন যায় ৰাতিপুৱা শুই উঠি সদায় ফুলনিডৰাৰ ওচৰতে অকণমান ৰওঁ ফুলখিনি চাওঁ মনটো ইমান ভাল লাগে মনটো ভৰি যায় ফুলডৰা দেখাৰ লগে লগে তাকে ভাবি আমাৰ ঘৰৰ ওচৰতে এখন নাৰ্ছাৰি আছিলে নাৰ্ছাৰিখনলৈ গৈ তেখেতৰ লগত কথা পাতিলোঁ যে তোমাৰ ইয়াৰ পৰা মোক অলপ ফুল দিয়া মই ফুলনি বাগিছা এখন কৰিবলৈ আৰম্ভ কৰিছোঁ মইও ফুল ৰুওঁগৈ তেখেতৰ পৰা প্ৰথমতে মই দহবিধ মান নানা ৰঙৰ ফুলৰ পুলি সংগ্ৰহ কৰি আনিলোঁ আৰু ঘৰত সেইমতে ধুনীয়াকৈ ৰুই ল'লোঁ ৰুই লৈ লাহে লাহে ফুলবোৰ যেতিয়া নানা ৰঙৰ ফুলবোৰ ফুলে দেখি ইমান ভাল লাগে মনটো কেতিয়াবা যদি মনটো বেয়াও লাগে ফুলডৰাৰ ওচৰলৈ গ'লে সকলোবিলাক মনৰ দুখ পাহৰি থাকিব পাৰি সৌন্দৰ্য্য বৃদ্ধি কৰে ফুলৰ পৰিৱেশে ঘৰখনো ইমান ধুনীয়াকৈ শুৱনি কৰি ৰাখে ফুলডৰা থাকিলে মনটো বহুত ভাল লাগে সেইটোৰ কাৰণে লাহে লাহে য'তেই যাওঁ ত'ৰে পৰা ফুল সংগ্ৰহ কৰি লৈ আনি মই বাগিচাত লগাওঁ এনেকৈ গৈ গৈ বাগিচাখন মোৰ ডাঙৰ কৰিলোঁ ডাঙৰ কৰি ফুল বিভিন্ন ধৰণৰ ছিজন ফুলবিলাক ৰুবলৈ আৰম্ভ কৰিলোঁ কৰাৰ পিছত বাগিচাখন যেতিয়া ডাঙৰ হ'ল মানুহবিলাকে যে দেখিলে যে ফুল ইয়াৰ পৰা আমিও অলপ ফুল নিব পাৰোঁ যেতিয়া ভাবিলোঁ যে অকল সৌন্দৰ্য্য বৃদ্ধি বৰ্দ্ধন কৰাৰ উপৰিও আমি যদি ফুলক ব্যৱসায়ী হিচাপেও লৈ যাওঁ তেতিয়া আমাৰ নিজৰো কিছুমান সমস্যা বা সমাধান কৰিবলৈ আমি ল'ব পাৰিম সেইটোৰ কাৰণে লাহে লাহে ফুল ব্যৱসায় হিচাপে ল'বলৈ আৰম্ভ কৰিলোঁ আৰু বাগিচাখনত যথেষ্ট ফুল ৰুবলৈ আৰম্ভ কৰিলোঁ লাহে লাহে এনেকৈ গৈ নিজেও ব্যৱসায় লাইনত গৈ ফুলৰ বাগিচাৰ পৰা নিজৰো এটা ইনকামৰ পথ আমি পালোঁ